আমি চৌকাত ৰান্ধি পাইছোঁ গেছতকৈ চৌকাহে আমি বেছি ভাল পাওঁ কাৰণ চৌকাত খৰিহে অকল দৰকাৰ চৌকাত ভাত বনাই আমি ভাল পাওঁ কাৰণ ভাত বনোৱা বাদেই চৌকাত গৰম পানী দালি ভাত ভাজি তৰকাৰী আদি আমি সকলো বা বেঙেনা পোৰা আলু পোৰা আদিও কৰিব পাৰোঁ চৌকাটো হৈছে ভালেই আমাৰ বাবে ভালেই কাৰণ চৌকাত কোনো পইচা পাতি নেলাগে চৌকাত আমি গাঁৱলীয়া মানুহ বাবে আমাৰ খৰি খেৰৰ কোনো অভাৱ নাই সেয়ে আমি খৰি আমাৰ ঘৰতেই বা বাৰীত খৰি থাকেই সেইবাবে আমি চৌকাতেই ভাত পানী বেছিকৈ ৰান্ধো গেছত আমি খুব বেছিহে খুব কম পৰিমাণে আমি গেছ ব্যৱহাৰ কৰোঁ আৰু গেছ কিনা বাবে বহুতো টকা পইচা আৱশ্যক হয় সেয়ে আমি চৌকাতে আমি বেছি ব্যৱহাৰ কৰোঁ